কি কৈছা ভন্টি অঁ তীৰ্থ ভ্ৰমণত তীৰ্থ ভ্ৰমণত যাব পাৰি এইটো এতিয়া গৰমবন্ধ দিবতো গৰমবন্ধটো চলিবই কিজানি পঁচিছ তাৰিখৰ পৰাতো গৰমবন্ধ দিয়া কথাই আছিল এতিয়া গৰমবন্ধ যিহেতু আৰম্ভ হ'বই তাৰ মাজতে যাব পৰা যায় বৰপেটা হওক বা নগাঁৱৰ ব মানে বৰদোৱা সেইফালে যাব পৰা যায় সবে মিলিহেনে যদি যায় সেইটোৱে আৰু কেতিয়াকৈ যাম বুলি ভাবিছা সেইটোৱেতো এতিয়া তাৰমানে ডেটটো এটা ফিক্স কৰিব লাগে কেতিয়া যোৱা হয় বা কোন কোন যাব এখন লিষ্ট বনাব লাগিবতো কোন কোন যাব এতিয়া গাড়ীৰো কথা আছে খৰচৰ কথা আছে সবকে ক'ব লাগিব তে যদি সবকে কোৱাৰ পিছত সব যদি ঠিক ঠাক থাকে তেতিয়াহ'লে এই বন্ধৰ মাজতে যোৱাটো ফাইনেল কৰিব লাগে সবৰ লগত আলোচনা কৰিকেনে কেনেকৈ যোৱা যায় এতিয়া কোন কোন যাব এতিয়া সিও এটা কথা আছে এতিয়া মানুহ বেছি হ'লে গাড়ীও ঠিক কৰিব লাগিব গতিকে অলপমান প্লেন এটা বনাব লাগিব কোনে কোনে কেনেকৈ যোৱা যায় যদি অলপমান যোগাযোগ কৰিকিনে সবৰে লগত কণ্টেক্ট কৰিব পাৰিলে ভাল আছিলে নেকি ডেট চেত লৈ হেনে এটা আৰু কোন কোন কোন কোন যায় সেইটো একবাৰ সুধি ল'বা তুমি কোন কোন যায় আৰু হয়টো বেছি মানুহ থাকিবও পাৰে কণ্টেক্টটো কৰি লৈকেনে কণ্টেক নাম্বাৰটো লৈকেনে লাগিলে এদিন আমি সবে আলোচনা কৰি ল'ম আলোচনা কৰিহেনে অঁ বৰপেটালৈকে যোৱাটোৱে যদি বৰপেটা সত্ৰত যদি যোৱা যায় সেনেকৈ আলোচনা কৰিহেনে সবকে পইচা পাতিৰ কথা আছেতো কিমানকৈ লাগিব গাড়ীখনৰ গাড়ীখনৰ লগতো আমি কথা পাতিৰ লাগিব তেতিয়া ত' সেইমতে বস্তুখিনি মিলালেই হ'ল যদি সবে যদি যাব কাৰণে এগ্ৰি আছে তেতিয়াহ'লে ঠিকে আছে ঠিক আছে দিয়া অঁ অঁ